হেল্ল' অঁ অঁ অঁ ক ক'ত কৰিবি মইও কৰিব লাগে ন পৰীক্ষা চৰীক্ষা দি আজৰি হ'লোঁ এতিয়া কম্পিউটাৰটো কৰি থ'লে ভাল আজিকালি চবতে বিচাৰে কম্পিউটাৰ চাৰ্টিফিকেটখন চাকৰি তাকৰি

তাকেতো মই কৈছোঁ শুন মৰিগাঁও চেণ্টাৰৰ পৰা যে মৰিগাঁও চেণ্টাৰৰ পৰা মলো মলোগাঁও ফালে গ'লে ভাল চেণ্টাৰ এটা আছে থাৰ্ড আই বুলি কয় প্ৰাইভেট হয় কিন্তু এই তাত ভালেই বুলি কৈছে তই কোনটো কৰিবি এবছৰীয়াটো কৰিবি নে ছয়মহীয়াটো কৰিবি নে পি জি ডি চিটো কৰিবি নে ছয়মহীয়াটো কৰিবি পি জি ডি চিত একবছৰৰ কাৰণে হয় এবছৰৰ কৰাটোৱে ভাল হ'ব এনেও কৰা তেনেও কৰা এবছৰীয়াটো কৰি আফটাৰ ট্ৰেইনিং ক্লাছ হ'ব অঁ সেইটোৱে কৰোঁ ফিজটোতো গোটেই কৰ্চটোত তো ছয় হাজাৰ মান টকা খৰচ হ'ব একবছৰত মই পাতিছিলোঁ কিন্তু আৰু এটা আছে নিচটেক টেকনলজি এণ্ড ট্ৰেইনিং চেণ্টাৰ বুলি মৰিগাঁৱতে সেইটো আকৌ গভমেণ্ট হয় তাত আকৌ সস্তাতে হৈ যায় তোৰ কিন্তু তাত চিট পাবলৈ অসুবিধা হয় আকৌ গভমেণ্ট হয় গভমেণ্ট তাত এণ্ট্ৰেঞ্চ পাতে নে কিবা এটা হয় নাইবা কাৰোবাৰ হাত লাগে বোলে এতিয়া অঁ ৰেজিস্তাৰ মানে চেমি গভমেণ্ট কিন্তু হ'লেও সিমান বিশ্বাসযোগ্য যেন নালাগে মোক কিন্তু এই এই ডি টিত এইটো ডি টি টি চিতো ভাল মানে ডিষ্টিক টেকনলজি ট্ৰেইনিং চেণ্টাৰটো সেইটো ডে ডেপোটি কমিচনাৰৰ চাইন থাকে চাৰ্টিফিকেটত মানে ফুল্লি গভমেণ্ট আৰু তাত কৰিলে ভাল তাত আকৌ চিটটো পাব লাগিব নহয় তোৰ চিনাকি কোনোৱা আছে নেকি চিনাকি কোনোবা আছে নেকি তোৰ অঁ তাত হ'লে ভাল হয় গম পাইছনে নাই তাত অলপ সস্তাও হয় বা চাৰ্টিফিকেটখন অলপ গৰ্জিয়াছ হয় এতিয়া তালৈ যাও নেকি ব'ল নহ'লে ব'ল যাওঁ কাইলৈ ওলাই আহিবি তোৰ স্কুটি আছে নহয় অঁ মোৰ স্কুটি চকা পামচাৰ হৈ আছে লৈ আহিবি দেই কাইলৈ দহটা দহটা বজাত পোৱাকৈ আহিবি এইফালে দি গুচি যাম হ'ব দে এতিয়া